মোৰ ব্যৱসায় হিচাপে মোৰ এটা কালেকশ্যনৰ নিজৰ অফিচ আছিলে লোনৰ ৰিকোভাৰ এই অফিচটো মই দুহেজাৰ বিছ চনত মই তাৰ লাইচেঞ্চ পাইছিলোঁ আৰু মই তেইছ চনত তাৰ সমাপ্ত কৰিবলগা হ'ল অফিচটো কিছুমান ফাইনেঞ্চিয়েল মেটাৰ তাত আহি পৰাৰ কাৰণে মই অলৰেডি সেইটো অফিচ বন্ধ কৰিলোঁ অফিচটোৰ মূল প্ৰব্লেম হ'ল আমাৰ যিখিনি ফিল্ডত মানে মানুহৰ বেংকৰ লোন ৰিক'ভাৰ কাৰণে মই কৰিছিলোঁ কাম বাজাজ আৰু হিৰো ফাইনেঞ্চৰ তাৰ ক্ষেত্ৰত কাষ্টমাৰৰ ক্ষেত্ৰতো অলপ প্ৰব্লেম আহে বহুতখিনি কাষ্টমাৰ তাত ফ্ৰড মানে নথয় একো মানুহৰ বাইক গাড়ী লয় কিন্তু মানুহ নাথাকে আৰু তেনে ক্ষেত্ৰত আমাৰ কম্পেনীৰ টাৰ্গেট ফুলফিল কৰিবলৈ টকাও সোমোৱা নিজৰ পকেটৰ সোমোৱাই টাৰ্গেট কৰা আৰু যিখিনি ল'ৰাৰপৰা আহিব লাগে ফিল্ডৰপৰা পইচা সময়মতে নাহি জমা কৰিব নোৱাৰা এনেকুৱা কিছুমান সমস্যাৰ কাৰণে গৈ লাষ্টত গৈ মই সেই অফিচটো সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ বাধ্য হ'লোগৈ কিন্তু এই ব্যৱসায়টো অলৰেডি মই নিজৰ মাজত তেতিয়াই স্থিৰ কৰিলোঁ যে মই এই ব্যৱসায়টো নকৰোঁ কাৰণ পৰৰ ধন পৰৰ আশা নিচিনা হৈছে বস্তুটো মই সেই পইচাবোৰ সময়মতে নাপাওঁ আৰু ল'ৰাৰপৰা যিখিনি পাব ঘূৰাই সিহঁতি দিব লাগে প্ৰতিখন ডিষ্ট্ৰিক্টৰ আছিলে মোৰ আপাৰ আচামৰ কিন্তু সেই সমস্যাবোৰৰপৰা মই লাহে লাহে নিজকে হতাশা ভুগি ভুগি সেই অফিচটো বন্ধ কৰা হঠকাৰী সিদ্ধান্ত লৈ পিনি মই কমপ্লিটলি দুহেজাৰ তেইছত অক্টোবৰ মাহত বন্ধ কৰি দিলোঁ আৰু বৰ্তমান এই চৌবিছ চনটোত মই ভাবিছিলোঁ যে নতুন ব্যৱসায় এটা কিবা এটা কৰিম আৰু মোৰ যেতিয়া টেক্স ফাইল আছিলে জি এছ টি আছিলে মই নতুন এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি প্ৰথমতে শিৱসাগৰ ডিষ্ট্ৰিকৰ যেতিয়া মই ল'ৰা টুৰিজিম ক্ষেত্ৰত মই অকমান কিবা লাভম্বিত হ'ম বুলি ভাবি টুৰিজিম অফিচতো কথা পাতিছোঁ যে এনেকৈ কিবা ছাবচিটি লোন চোন আহিছে নেকি মই যাতে টুৰিজিমৰ ক্ষেত্ৰত অকমান কিবা এটা অৱদান আগবঢ়াব পাৰোঁ নিজৰ কৰ্মৰাজিৰ মাজেৰে আৰু এই ক্ষেত্ৰত ভাবি পিনি মই বেংকৰো সহায় লৈছিলোঁ যাতে লোন কিবাকিবি পাম নেকি কিন্তু মই এই ক্ষেত্ৰত দেখিলোঁ বেংকৰ ভূমিকাৰ ক্ষেত্ৰতো বহুতখিনি ডকুমেণ্টছ বিচাৰে এতিয়া মই দেখোঁ ফাইনেন্সৰ ক্ষেত্ৰতো দেখিলোঁ যিখিনি ভাল সততাৰে থাকে মানুহখিনি সেইটো ক্ষেত্ৰত বহুত অশান্তি হয় আৰু যিখিনি চুৰ চাবাছ থাকে সমাজত সেইখিনি মানুহৰ কাৰণে লোনৰ ব্যৱস্থাটো ভাল হৈ থাকে এতিয়া মই এটা লোন সততাৰ মানে যিখিনি প্ৰচিডিঅৰ মানি পিনি কৰিব লাগে বেংকৰ সেইখিনি গাইডলাইনতে কৰিবলৈ গৈছিলোঁ কিন্তু চৰকাৰে কেতিয়াবা মিডিয়াত খুব দি থাকে যে আপুনি এটকা নিদিলেও দছ লাখ টকাত লোন পাব বুলি প'ৰ্টেল নিউজেই হওক নাইবা নেশ্যনেল নিউজেই হওক খুব গাই থাকে

তেতিয়া নিবনুৱা বুলিতো দিব নোৱাৰে আৰু একো ক্ষেত্ৰতে আপোনাক নিদিয়ে ক'ব আমুক লাগে তামুক লাগে কয় যে মাটি বাৰী আছে যদি মাটি বাৰী দিয়ক মাটি বাৰী থাকি দেখালেও বোলে আপোনাক খেতি মাটিয়ে হওক কিবা মাটিয়ে লোনৰ ভেল্যু একোৱেই দিব নিবিচাৰে তেতিয়াহ'লে এইখন চৰকাৰে একচুৱেলি চৰকাৰৰ কথা মই ক'বলৈ যোৱা নাই বেংকৰত কি ব্যৱস্থা আছে যিটো ব্যৱস্থা নেকি আমি লোন পাম যিখিনি কিছুমানে পইচা ঘূৰাই নিদিয়ে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰপৰা কৈছোঁ যিখিনি মানুহে পইচা ঘূৰাই নিদিয়ে সেই ঘূৰাই নিদিয়া মানুহখিনিক লৈ লৈ পিনি তেওঁলোকে লোন দিয়ে থাকে আকৌ সেইখিনিয়ে পায়ে থাকে ধৰি লওক তেওঁলোক আজি ধৰি লওক ইমান হাজাৰ হাজাৰ কোটি টকা মাৰি লৈ গৈছে কোনোবাই লাখ টকা মাৰি দিছে কিন্তু বেংকে তাক একো কৰিবপৰা নাই কিন্তু যোনখিনিয়ে সততাৰে কিবা এটা কাম কৰি পিনি আগবাঢ়ি প্ৰতিশ্ৰতি হিচাপে দিম বুলি কয় তেওঁলোকক আকৌ দিয়াৰ ক্ষেত্ৰত বহুত অৱহেলা চকুৰে চোৱা দেখিবলৈ পোৱা যায় আৰু এই ক্ষেত্ৰত মই নিজৰো নিজৰ অভিজ্ঞতাৰ ফালৰপৰা কৈছোঁ মই নিজেও এইচ ডি এফ চি বেংকত পোন্ধৰ বছৰ কালেকশ্যন চেণ্টাৰত মই নিজে কাম কৰিছোঁ তেতিয়া দেখোঁ যিখিনি মানুহৰ গাড়ী বাইক লয় তেওঁলোকৰ পইচা দিবপৰা সামৰ্থ্য নথকা মানুহকো দি পিছত কোম্পেনীয়ে এই কালেকশ্যনৰ যিখিনি ল'ৰা থাকে তেওঁলোকৰ ওপৰত হাৰাশাস্তি হোৱা নিচিনা হয় লাগিবই টাৰগেট আজি কৰিবই লাগিব এনেই ক'ৰপৰা আনোঁ আৰু ক'ব নোৱাৰোঁ জমা হ'বই লাগিব পইচা কাষ্টমাৰে দিবই লাগিব যিখিনি প্ৰেচাৰেজ কৰা হয় সেই ক্ষেত্ৰত ল'ৰাজন বহুত মানসিকভাৱে ভাগি পৰিব লগা হয় কিন্তু কাষ্টমাৰজনে আকৌ চুৰ যিজন চুৰ কাষ্টমাৰ তেওঁ আৰামচে থাকে তেওঁ নাই গাড়ী ইনষ্টলমেণ্ট দিয়ে নাই বাইকৰ ইনষ্টলমেণ্ট দিয়ে কিন্তু হাৰাশাস্তি হয় কোম্পেনীৰ ওপৰৰ মেনেজাৰকেইজনৰ আৰু তলত থকা ফিল্ডৰ ল'ৰাককেইজনৰ কিন্তু এই চৰকাৰৰ ক্ষেত্ৰত মই এটাই বিনম্ৰ অনুৰোধ কৰোঁ যে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰপৰাও কৈছোঁ আৰু নিজেও হেৰাই যোৱা পইচা বহুতখিনি মই মাৰ যোৱা পইচাৰ ক্ষেত্ৰতো মোৰ অভিজ্ঞতাৰ ফালৰপৰা কৈছোঁ যে সেইখিনি কাষ্টমাৰে চুৰবাজ কৰে তেওঁলোকৰ ওপৰত আইনি ব্যৱস্থা খুব কটকটিয়া কৰি যাতে তেওঁলোকে লোৱাৰ পিছতে লোনটো আৰম্ভণিৰপৰা শেষলৈকে দায়বদ্ধ হ'ব হ'ব লাগিব বুলি বহুত যিদৰে প্ৰতিশ্ৰুতি লিখি থৈ আহে কিন্তু তাৰ প্ৰতিশ্ৰুতিৰ কাগজখনৰ একো অৰ্থ নাইকিয় মই এইটোৱে ক'ম লাষ্টত লোকআদালতত দিব পাঁচশ এশ টকা দিম বুলি তেওঁলোকে আকৌ আমাক দাদাগীৰি কৰি দেখাবহে ব্যৱস্থা কৰে কিন্তু আমি মোৰ ক্ষেত্ৰত মই নিজে কৈছোঁ ময়ো বেংকত গৈছোঁ যে মই বেছি পইচাও নহয় দছ লাখ বাৰ লাখ টকা যি লোন এটাও লওঁ মই ধুনীয়াকৈ ঘূৰাবপৰা মোৰ এটা আৰ্থিক সমস্যা দূৰ নথকা এটা মই সেইটো পইচা ঘূৰাব পাৰিম বুলি মই মানে জানো কিন্তু তথা তৎস্বত্তেও বেংকে মোৰ ওপৰত বিশ্বাস নকৰে কাৰণ কেলেই এই পইচা নিদিব আমুক নিদিব তামুক নিদিব এইবোৰ গাই গাই এইবোৰ স্কীম নাই আমুক নাই তামুক নাই বুলি কৈ আমাক পঠিয়াই দিয়ে তেতিয়া আমি হতাশাত ভোগোঁৱেই এইটো ক্ষেত্ৰত ব্যৱসায় কৰিবলৈ তাকে ভাবি পিনি মই চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ যে যিখিনি সততাৰে আছে বা যোনখিনি মানুহৰ একচুৱেলি লোন দিয়া আগতে তেওঁৰ গোটেই আৰ্থিকৰ আৰ্থিক ব্যৱস্থাটো লগতে অকল পেন কাৰ্ড আধাৰ কাৰ্ড আৰু আপোনাৰ বেংকৰ ষ্টেটমেণ্ট চাই পিনি লোন দিয়াৰ ক্ষেত্ৰতো অলপ বন্ধ কৰিব লাগে তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ লগতো কেনেকুৱা মানে টাৰ্ম এণ্ড কণ্ডিশ্যনত জীয়াই আছে সেইখিনিও ছাৰ্ভে কৰিবলৈ চেষ্টা কৰিবলৈ লাগে যোনখিনি মানুহৰ নিকৃষ্ট বুলি ক'ব লাগিব যিখিনি লোনৰ ক্ষেত্ৰত যিখিনি আমি পাওঁ মানে চুৰ চাবাজ দগাবাজ ঘৰত গৈ পিনি সেইখিনি নিকৃষ্ট মানুহখিনিয়েহে লোন লৈ লৈ ইমান আৰামচে ঘূৰি থকা নিচিনা দেখিছোঁ আৰু যিখিনি সততাৰে ঘূৰি আছে সেই মানুহখিনিয়ে লোন নাপায় হয়তো আজি ঘৰত সোমাই আছে সেইকাৰণে লোন লোৱাৰ আগতে সমাজ ব্যৱস্থাটো মানুহজনৰ অৱদান কথা বতৰাই হওক চব ক্ষেত্ৰতে হওক কৰ্ম কাজীয়ে হওক কেনেকুৱা হয় সেইখিনও চাৰ্ভে কৰিবলৈ এটা ডিপাৰ্টমেণ্ট ৰাখিব লাগে অকল মানুহজন আহিলে পেন কাৰ্ড আধাৰ কাৰ্ড চালে চিভিল ভাল দেখিলে গাড়ীখন দিলে বাইকখন দিলে লোনটো ল'লে তাৰপিছতে মানুহজনে লোনৰ ক্ষেত্ৰতে প্ৰব্লেম কৰে সেইখিনি সমস্যাই মানুহে এই কালেকশ্যন আৰু মেনেজাৰখিনি যিখিনি প্ৰব্লেম কৰে সেইখিনি সমস্যাৰপৰা লাহে লাহে লোনবোৰ বেয়া দিশলৈ যাবলৈ ধৰিছে বুলি আমি দেখা পাবলৈ ধৰিছোঁ ধৰি লওক কিন্তু মোৰ ক্ষেত্ৰতো মই এটাই কৈছোঁ ব্যৱসায়টো মই নতুন ব্যৱসায়টো যিটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ মোৰ টেক্স ফাইলটো মই বেংকত জমা দিছোঁ আৰু সুধিছোঁ যে মই কি কি বস্তু জমা দিলে আপোনালোকে দিব তেতিয়া তেওঁলোকে ক'লে যিমানখিনি ডকুমেণ্টছ বিচাৰিছে সেইখিনি মোৰ ডকুমেণ্টছ সিমানখিনি দিবপৰা মোৰ ডকুমেণ্টছ নাই কিন্তু সেইখিনি দি পিনি যদি মই লোনটোও লওঁ তথাপি তেওঁলোকে যিবোৰ টাৰ্ম এণ্ড কণ্ডিশ্যন কথা বুজায় মানুহে সেইবোৰৰ ওপৰত গম পায় বুলি নহয় আনিব আনিবলৈয়ো নাযায় বা ল'বলৈয়ো ইচ্ছা নকৰেগৈ সেই ক্ষেত্ৰত মই অকমান এই ক্ষেত্ৰত বেংকৰ যিটো সহায় পাইছোঁ বুলি মই ক'ব নোৱাৰোঁ আৰু মই আজিলৈকে পোৱা নাই বুলিয়েই মই ধৰিছোঁ কিন্তু প্ৰাইভেট চেক্টৰৰ পাইছোঁ গাড়ী এখন ল'লোঁ গাড়ীখনৰ ওপৰত মই চাৰিটা লোন টোটেতে ল'লোঁ চাৰিটা লোনৰ আজিলৈকে এটা লোনৰো পে'মেণ্ট খেলি মেলি নাই প্ৰতিটো পে'মেণ্টে বেংকে সময়মতে পাইছে প্ৰাইভেট চেক্টৰত কিন্তু নেশ্যনেল বেংকৰ যিটো মানে ক্ষেত্ৰত মই এই ক্ষেত্ৰত মই সুবিধা একো পোৱা নাই বুলি ক'ব পাৰিম মই আই ডি বি আই বেংকেই হওক ষ্টেট বেংকেই হওক বা আমাৰ নেশ্যনেল যিবোৰ বেংক আছে তাত যথেষ্ট যোগাযোগ কৰিছিলোঁ কিন্তু কোন ক্ষেত্ৰত সঁহাৰি নাপালোঁ প্ৰাইভেট চেক্টৰত মই টাটা কেপিটেলেই হওক বা আপোনাৰ মহেন্দ্ৰ ফাইনেঞ্চেই হওক এনেকুৱাবোৰত গাড়ী লওঁ বুলি ক'লে মোৰ ঘৰত দি থৈ যায়হি কিন্তু তেওঁলোকৰো আজিলৈকে পে'মেণ্টৰ ক্ষেত্ৰত যদি ষ্টেটমেণ্ট চোৱা হয় এটাও পেণ্ডিং নাই প্ৰতিটো পে'মেণ্ট বেংক টু বেংক পাছ হৈ গুচি গৈছে আৰু এই ক্ষেত্ৰত আমাৰো নিজৰ দায়িত্ব হিচাপে মই কাম কৰিছোঁ কিন্তু নেশ্যনেল বেংকৰপৰা নোপোৱা সুবিধা আৰু চৰকাৰে যি মানে ভেকোভাওনা নিচিনাকৈ যিবোৰ কথা গাই থাকে এটকাও নিদিলেও যিখিনি নতুন ব্যৱসায় কৰিবলৈ ওলাইছে পইচা দিব এইবোৰ চব এটা মিছা বিজ্ঞাপনে মানুহক মানসিক অশান্তি কৰিছে বুলিয়হে মই ভাবোঁ পৰাপক্ষত এইবোৰ মানে যিটো ঢোক ঢাক বজাই আছে তেওঁলোকে সেই ঢোক ধাক বন্ধ কৰিব লাগে আৰু নিয়া হতাশাহে ভুগাইছে চুৰৰ কাৰণে সাম্ৰাজ্য কৰিছে এইখন টকা পইচা লোন লৈ পিনি নিদিয়া হেৰি এটা ঘূৰাই ঘূৰাই আৰু যিখিনি ভাল সেইখিনি একো পইচা পোৱা নাই বুলি মোৰ ফালৰপৰা এইটো এটা মই খুব ক্ষুভেৰে এইটো প্ৰকাশ কৰিছোঁ এই কথাখিনি আৰু এই ক্ষেত্ৰত চৰকাৰে যদিও কিবা ব্যৱস্থা কৰি কৰে সেইটো নাজানো মই কিন্তু ভাল এটা চিন্তাধাৰাৰ মাজেৰে তেওঁলোকে এটা আলোচনা কৰক যে যোনখিনি প্ৰকৃত ভাল সেইখিনি কেনেকৈ আনি পিনি আকৌ লোনৰ ক্ষেত্ৰতে হওক বেংকৰপৰা সুবিধা দি পিনি আগবাঢ়িব ক্ষেত্ৰত সহায় কৰিব পাৰে তেওঁলোকৰ নিজৰ নিজৰ কৰ্মৰাজ কৰক বুলি মই ভাবোঁ